অসমীয়া ভাষাটো হৈছে এটা এনেকুৱা এটা ভাষা যে বিভিন্ন পৰ্যায় বিভিন্ন স্তৰ অতিক্ৰম কৰি আহি আহি বৰ্তমান এটা স্বীকৃতিপ্ৰাপ্ত ভাষা হিচাপে এই অসমীয়া লোকসকলে লাভ কৰিবলৈ সক্ষম হৈছে অসমীয়া ভাষাটো এটা ভাষা বুলি ক'বলৈ যাওঁতে সেই ভাষাবিলাকত যিসমূহ উপাদান থাকিব লাগে প্ৰতিটো উপাদানেই অসমীয়া ভাষাবিলাকত আছে আৰু আমি ভাষাটো ক'বলৈ যাওঁতে সি আমি যদি তাৰ ঐতিহ্য বিচাৰি যাওঁ তেতিয়াহ'লে দেখিব যে ভাষাটোত কেৱল অতীজত কিছুমান ভাষা কিছুমান শব্দ কিছুমান বৰ্ণ যিবিলাক আমাৰ নিজৰ নিজৰ নহয় অন্যান্য ভাষা ভাষীৰ পৰা আনি আমি ধাৰ কৰি পেলাই এইবিলাক ব্যৱহাৰ কৰা নিচিনা হৈছে তামিল ভাষা আছে তেলেগু ভাষাৰ ইয়াত সংযোগো হৈছে আৰু আমাৰ হিন্দী ভাষা ইয়াত সংযোগ আছে গুৰুজনাই সৃষ্টি কৰা বজ্ৰাৱলী ভাষা ইয়াৰ লগত জড়িত হৈ আছে গতিকে এনেকুৱা বিভিন্ন সমন্বয়ৰ মাজেদি আমাৰ ভাষাটোৰ সৃষ্টি হৈছে আৰু এই ভাষাটো বৰ্তমান সময়ত যিটো প্ৰযুক্তিবিদ্যা আৰু আধুনিকীৰণৰ যুগত এই ভাষাটোৰ আমি দুটা দিশ লক্ষ্য কৰিব পাৰোঁ যে কিছু কিছু ক্ষেত্ৰত ভাষাটো আমি উন্নত হৈছে বুলি ভাবিব পাৰোঁ আৰু কিছু কিছু ক্ষেত্ৰত সেই ভাষাটো আমাৰ যিটো ধাৰাবাহিকতা ৰক্ষা কৰি আছিলে তাৰপৰা কিছু আঁতৰি যোৱা যেনো দেখা যায় যেনে আজি আমি ভাষাটো সম্পৰ্কে কিবা এটা জানিবলৈ হ'লে প্ৰযুক্তিবিদ্যাৰ সহায় ল'ব লাগি পাৰোঁ সেই প্ৰযুক্তিবিদ্যা মানে কি আমি মোবাইলত গুগল ছাৰ্চ কৰি ভাষাটোৰ কিবা শব্দ এটা আমি অৰ্থ বিচাৰি পোৱা নাই সেই শব্দটোৰ অৰ্থটো পালোঁ বা কোনোবা এজন লেখকৰ এটা তথ্য আমাক লাগে আমি বিচাৰি পোৱা নাই প্ৰযুক্তিবিদ্যাৰ যোগেদি আমি সেই ভাষাটোৰ অতীজত কেনেকুৱা আছিলে আৰু বৰ্তমান কি ৰূপ লৈছে সেই সম্পৰ্কেও আমি কিছু জানিব পাৰোঁ গতিকে আমি বৰ্তমান সময়ত যিটো ভাষাৰ আধুনিকীকৰণ সেইটো স্বীকাৰ কৰিব লাগিব তথাপিতো কিন্তু এটা কথা ক'ব লাগিব যে আমাৰ অসমীয়া পৰম্পৰাগত যি ভাষা সেই ভাষাত এতিয়া নৱপ্ৰজন্মই প্ৰযুক্তিবিদ্যা বা আধুনিকীকৰণৰ গইনা লৈ এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে যিবিলাক শব্দ কোনো অভিধানত নাই যিবিলাক শব্দৰ কোনো অৰ্থ বিচাৰি পোৱা নাযায় তেনেকুৱা কিছুমান শব্দ ব্যৱহাৰ আজিকালি নতুন চামে ব্যৱহাৰ কৰিবলৈ ল'লে যাৰ কোনো অৰ্থ যদি আপুনি বিচাৰি চায় অৰ্থ বিচাৰি নাপাব আজিকালি প্ৰত্যেকৰ মুখে মুখে এনেকুৱা শব্দ ওলালে এই মক্কেলটোৱে কিবা এটা কৈছে কি মক্কেল মানে কি তাৰ অৰ্থ যদি বিচাৰি চাই একো নাপায় মক্কেল বুলি কৈ দিলে তেনেকুৱা ভালেমান আজিকালি যুৱপ্ৰজন্মৰ মুখে মুখে কিছুমান শব্দ ওলালে সেই শব্দবিলাক যাৰ কোনো অভিধানিক অৰ্থ নাথাকে গতিকে আমি নিজৰ ভাষাটো কেনেকৈ আমি সাৱলীলভাৱে শুদ্ধভাৱে স্পষ্টভাৱে কেনেকৈ আনৰ আগত প্ৰকাশ কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীক বা নতুন প্ৰজন্মক সেই ভাষা সম্পৰ্কে জ্ঞান দিয়াৰ সময় সমাগত আৰু এটা ভাষা প্ৰতিষ্ঠিত হয় তাৰ এটা ব্যাকৰণৰ ওপৰত বা অভিধানৰ ওপৰত গতিকে ব্যাকৰণটো আমাক লাগিবই ভাষা এটা ক'বলৈ যাওঁতে ভাষা এটা শিকিবলৈ যাওঁতে ব্যাকৰণ অবিহনে ভাষাটো কেতিয়াও সম্পূৰ্ণ কৰিব পৰা নাযায় গতিকে প্ৰযুক্তিবিদ্যা বৰ্তমান আগবাঢ়ি গৈছে আৰু ইয়াৰ প্ৰভাৱটো ভাষাৰ ক্ষেত্ৰতো দেখা গৈছে কিন্তু প্ৰযুক্তিবিদ্যাতো কিছু স্বীকাৰ কৰিব পাৰিলেও ভাষাৰ যিটো আধুনিকীকৰণ সেই আধুনিকীকৰণত কিছু কিছু সমস্যা বৰ্তমান দেখা গৈছে এতিয়া আগতে প লগত ৰ লগ লগাই দিলে পএ ৰএ প্ৰ মানে পটোৰ তলত ৰকাৰডাল দিলে হয় কিন্তু আজিকালি পটোৰ পিছৰ ৰটোৰ তলত ব্যঞ্জন চিনটো তেনেকৈ ব্যৱহাৰ কৰা দেখা যায় কএ ৰই ক্ৰ আমাৰ যিবিলাক যুক্তাক্ষৰ আছিলে সেই যুক্তাক্ষৰবিলাক আধুনিকীকৰণ কৰিলে তাৰ যিটো পূৰ্বৰ ৰূপ সেই ৰূপটো কেতিয়াও জীয়াই নাথাকে সেই পূৰ্বৰ ৰূপটো আমি চিনি পাব লাগিব বা আমাৰ নতুন প্ৰজন্মটোক সেই আমাৰ যিবিলাক শব্দ আছে আমাৰ যিবিলাক বৰ্ণ আছে সেই বৰ্ণবিলাকক তেওঁলোকক চিনাকিটো দিবই লাগিব যুক্তাক্ষৰবিলাক তেওঁলোকক শিকাব লাগিব তেতিয়াহ'লে আমাৰ ভাষাৰ যিটো ঐতিহ্য সেই ঐতিহ্যটো বহন হৈ থাকিব আৰু অসমীয়া হিচাপে আমি প্ৰত্যেকে আমাৰ ভাষাটোক গৌৰৱেৰে বিশ্বৰ আগত যাতে কেনেকৈ প্ৰতিষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিজন অসমীয়াই চেষ্টা কৰাটো উচিত বুলি ভাবোঁ